হেল্ল' অঁ নাথ অঁ কি কৰি আছা অঁ তাৰ মানে সেই এটা কথা আছিল আমি খটৰা সত্ৰত যোৱা কথা আছিল নহয় এনেই এতিয়া তাৰমানেতো কেতিয়া যোৱা যাব অঁ অঁ অঁ এনেই কি হেৰি তে কি হেৰি হ'ল নেকি পথাৰৰ কাম শেষ হৈছে অলপ অলপ আছে অলপ আছেই অঁ অঁ অঁ অঁ অঁ দেচোন অঁ অঁ আচ্ছা অঁ অঁ অঁ অঁ

অঁ নহয় নহয় সেইটোতো ভালেই অঁ অঁ নাই ঠিকে সেই মই আগতে এবাৰ গৈছিলোয়ে মই দেখিছোঁ সেই তাৰ মানে গেটতে এই হেৰি আছে নহয় হনুমানৰ তাৰ মানে হেৰিটো অঁ অঁ অঁ ঠিক আছে এতিয়া এতিয়া গ'লে আমি নাই নাই নাই জানিছোঁ এতিয়া গ'লে কেনেকে যাম গাড়ীটো লাগিব এখন

বিছজন মান হ'ব অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ নাই নাই অঁ ঠিক অঁ আছে আছে আছে নাই তেন্তে আমি কি আমি নহয় নহয় এই যোগাৰখিনি লৈ গ'লে বেছি ভাল হয় তাৰ মানে কমিটিৰ এনেই কিবা কিবি পোৱা যায় বাচন বৰ্তনতো পোৱা যায় বাৰু অঁ খৰি খেৰটো পোৱা যায় মই গম পাইছোঁ বাৰু অঁ কিবা এটা দিব লাগে আৰু মিনিমাম অঁ মানে বাকী কথা নাই আমি আমাৰ নিজাকৈ হ'ব আৰু বাকীখিনি কথা অঁ নাই এতিয়াতো বহুত বিভিন্ন ঠাইৰ পৰা পৰ্যটক আহে বাৰু অঁ অঁ আ আ আগতকৈ উন্নত হৈছে অঁ অঁ অঁ অঁ অঁ হয় দে হয় দে হয় দে এতিয়া মানুহ আজৰি বিজৰি হৈছে অঁ অঁ অঁ অঁ নাই এতিয়া ভাল লাগিব বাৰু এই মানুহবিলাকো আজৰি হ'লতো খেতিৰ পৰা খেতি বাতিৰ পৰা আজৰি হ'ল এতিয়া মুকলিমূৰীয়া দিন গতিকে অঁ অঁ এতিয়া আমি যোৱাৰ চিন্তাটো ল'লে ভাল হ'ব আৰু মুঠতে অঁ অঁ অঁ বাৰু বাৰু এইটোৱে থাকিল বাৰু অঁ ঠিক আছে ঠিক আছে ঠিক আছে